ক'ব গ'লে সদায়ও সেনেকৈ ফ্ৰী সময় নাপাওঁ আৰু যেনে যদি অকণমান পাওঁ আৰু ব্য়স্ততাৰ মাজতে অকণমান মোবাইলত গেম খেলোঁ

তো সেইকাৰণে সেইটো কামত বহুত ইণ্টাৰেষ্ট আৰু মানে সেই আৰু বাকী এনেই গেমিং সেনেকুৱা আৰু গান শুনি ভাল লাগে তো সেইখিনিয়েই কৰোঁ আৰু